অঁ মোৰ ম প্ৰিয় মহাকাশ সম্পর্কীয় চলচ্চিত্ৰখন হৈছে মিছন মংগল এইখনত দেখুওৱা হৈছে যে প্ৰথমৰ অৱস্থাতে প্ৰথম প্ৰয়াসতে কেনেকৈ মানুহে কেনেকৈ ভাৰতবর্ষই প্ৰথম প্ৰয়াসতে মংগল গ্ৰহলৈ যাবলৈ সক্ষম হৈছিল যিটো নেকি নাছা হওক বা এনেকোৱা যিবিলাক নেকি পৃথিৱীৰ আটাইতকৈ উন্নত মহাকাশচাৰী সমিতি আছে ইহঁতে ইহঁতেও মানে একেবাৰতে যাব পৰা নাছিল ত' এইকাৰণে মানে মোৰ দেশখনৰ প্ৰতি এয়া হোৱা বাবে মোৰ ভাল লাগে